হেল্ল' অঁ কওকচোন আছোঁ আছোঁ অঁ কেতিয়া আহিব

খােৱা বোৱা কোনো প্ৰব্লেম নাই ইয়াত হোটেল টাইপৰ এইবিলাক হেৰি আছে বাছত আহিলে আপোনালোকৰ এতিয়া বেটেৰী ৰিক্সা এইবিলাক চলিয়ে থাকে আৰু নিজৰ গাড়ী লৈ আহো বুলি ক'লেও কোনো প্ৰব্লেম নাই থাকিবৰ কাৰণে হোম ষ্টে আছে খোৱা বোৱা ক্ষেত্ৰতো ভালেই পাব অঁ পৰহিলৈ আহিলে কিমান সময়ত আহিব আপোনালোকে অঁ মোক পৰহিলৈ যদি আহে কাইলৈ মানে ফোন কৰিব অঁ কৰি দিম কৰি দিম মই তাৰমানে অলপ ব্যস্ত থাকোঁ যে সেইকাৰণে আগদিনাখন মানে ফোন কৰিলে মানে ভাল আৰু আমি মই এম এল এ ৰ লগত ঘূৰি ফুৰোঁ যে